মোৰ মতে যেতিয়া আমি মাছ ধৰিবলৈ যাওঁ মাছ ধৰাৰ যেতিয়া আমাৰ বেছিকৈ পোৱা হয় আৰু ডাঙৰ মাছ যেতিয়া পাওঁ তেতিয়াই আমাৰ ভ্ৰমণ সফল হৈছে বুলি আমি ভাবোঁ কাৰণ আমি মনে ভবা যিটো মাছ আমি পাওঁ বা ডাঙৰ ধৰণৰ মাছ বা বেছিকৈ অন্যতকৈ বেছি ডাঙৰ মাছ বা সৰহকৈ পাওঁ এই ধৰণৰ মাছ যেতিয়া আমি পাওঁ তাকে আমি আমি আমাৰ ভ্ৰমণ সফল হৈছে বুলি আমি ভাবোঁ আমি যেতিয়া দল বান্ধি পিনি মাছ মাৰিবলৈ যাওঁ বা গাঁৱৰ সকলো ৰাইজ একেলগ হৈ পিনি যাওঁ বিহু ভোজ খাবলৈ যেতিয়া মাছ ধৰিবলগীয়া হয় ৰাইজে জেঙাই থোৱা কিছুমান এই বিল থাকে সেই বিলবিলাকত আমি একেলগে বহুত গোটেই গাঁৱৰ ৰাইজে লগ হৈ মাছ ধৰোঁ চিঞৰ বাখৰ কৰি যাওঁ আহ ঐ আহ আজি আমুক বিলত মাছ ধৰা হ'ব আৰু বিহুৰ ভোজ খোৱা হ'ব এইবোৰ এইধৰণে মাতি মাত লগাই সকলো মানুহবিলাক আমি একেলগে গৈ বিলত নামি পলহ লৈ বা নহ'য় পৰেঙি জাল বা ধৰ্ম জাল বুলি কওঁ কিছুমানে বা পৰিঙী জাল বুলিও কয় এই পলহ লৈ পিনি এফালৰ পৰা পলহ ছবিয়াই গৈ থাকোঁ আৰু কেতিয়াবা পলহৰ চাবত ডাঙৰ মাছ পৰে এই মাছবিলাক যেতিয়া ডাঙৰ মাছবিলাক পৰে পলহত এনেকুৱা ভাল লাগে ঘুৰুককৈ এপাক ঘূৰি দিয়ে আৰু তেতিয়াই জোৰকৈ হেঁচা মাৰি দিয়া হয় ধৰা হয় আৰু মানুহটো পলহৰ ওপৰত উঠি দিয়া হয় আৰু লগে লগে চিঞৰ মৰা হয় আহ মোৰ পলহত পৰিলে ঔ ডাঙৰ মাছ পৰিছে ডাঙৰ মাছ পৰিছে আহ আহ লগত আৰু কোনবা দুই এজনে ধৰিদেহি তেনেধৰণে গৈ পেলাই লগৰ দুই এজনে হেঁচা মাৰি ধৰে পলহটো আৰু এজনে হাতখন ভৰাই মাছৰ ডাঙৰ মাছৰ কলচী আঙুলি ভৰাই পিনি মাছটো ধৰি দাঙি তুলি অনা হয় আৰু মনটোত তেতিয়া ইমান আনন্দ লাগে আমাৰ ভ্ৰমণ যেন বহুত ভাল হৈছে আমি যেন বহুত ভাল মাছ ধৰিব পাৰিছোঁ এইবুলি আমাৰ মনটোত বৰ উৎসাহ হয় আৰু গোটেই মানুহবিলাকে যেতিয়া ইটোৰ পলহত পৰে আৰু তেনেকে ধৰে চিঞৰ বাখৰ কৰে ধৰে আৰু এডাল এডাল লানি কঁকালত খুচি লৈ যোৱা হয় পলহত ধৰা মাছবিলাক সেই লানিডালত এটাৰ পাছত এটাকে চিলাই চিলাই তাৰমানে পানীতে উপঙাই পিনি আমি এনেকৈ লৈ গৈ থাকোঁ আৰু মাছবিলাক দেখি তেতিয়া বহুত ভাল লাগে ডাঙৰ ডাঙৰ মাছবিলাক লানিত চিলাই লৈ গ'লে মানে পানীত উপঙি যায় আৰু বহুত ভাল লাগে আনি সেইকাৰণে এইটো লেখীয়া তাৰমানে ফূৰ্তি সেইখিনি সময়ত আৰু একোৱেই নাই যেন লাগে গতিকে আৰু এই যেতিয়া মাছবিলাক আমি ধৰি এদায় কৰি উঠোঁ এই মাছবিলাক সকলোবিলাক একেলগতে জমা কৰোঁ ৰাইজৰ যিখিনি ভোজ খাবলগীয়া হয় সেই মাছখিনি এটা জেগাত জমা কৰে আৰু এখিনি মাছ বেলেগকৈ জমা কৰে যি যিসকলে মাছ মাৰিবলৈ গৈছে সেই ৰাইজে প্ৰত্যেকেই দুটাকৈ পৰে বা তিনিটাকৈ পৰে এনেধৰণে ভাগ কৰি লয় আৰু সেই যিখিন বাকী অংশখিনি একেলগে এই ভোজ খাবৰ কাৰণে ৰখা হয় আৰু ভোজ খায় এইধৰণে মাছ ৰাজহুৱাভাৱেও ধৰা হয় আৰু ব্যক্তিগতভাৱেও মাছ কিছুমান ধৰা হয় যেনে আমি বিশেষকৈ যিসকলে জোৰ কটা বুলি কওঁ আমি ৰাতি জোৰ চাই গেছ লাইট লৈ যাব লাগে গেছ লাইট লৈ গৈ পেলাই দা লৈ যাব পাৰে পলহ লৈ যাব পাৰে আৰু জুলুকি লৈ যাব পাৰে দা লৈ গ'লেতো কাটিব কাটি আনিব পৰা হয় আৰু যেতিয়া গেছটো লৈ পিনি পানীত গৈ থাকে মাছবিলাকে গেছৰ পোহৰ খায় এই থৰ ধৰি ৰৈ থাকে আৰু তেতিয়া দাহেও কাটিব পাৰে বা জুলুকি লৈ গ'লে জুলুকিয়ে চাপ মাৰি ধৰিব পাৰে পলহ লৈ গ'লে পলহেও ধৰিব পাৰে সেইধৰণে ধৰা মাছৰ যিটো তেল এইটো তাৰমানে যিসকলে ধৰিছে তেওঁলোকে কেতিয়াও পাহৰিব নোৱাৰে তেওঁ আজি গ'ল কাইলৈয়ো যাবলৈ মন যায় এনেধৰণে তৰমানে সদায় এনেকৈ মাছ ধৰিবলৈ গৈ থাকিবলৈ মন যায় এইটো এটা বহুত নিচা লগা নিচিনা বস্তু আৰু এই মাছখিনি আনি যদি জুলুকি বা পলহে ধৰা মাছ হয় তেতিয়া জী থাকে এই কিবা ঘৰত আনি এই ডাঙৰ পাত্ৰত কেৰাহী টৌ এনেকুৱাবিলাকত পানী জমা কৰি তাতে জীয়াই ৰাখি সপ্তাহ দহদিনলৈয়ো খাব পাৰি আৰু যদি দাহে যদি কটা যায় এই মাছবিলাক কিন্তু ৰাখিবও নোৱাৰি বেছি দুই এদিনতে খাই শেষ কৰিব পাৰে লগা হয় এনেধৰণৰ যিটো জোৰ কটাৰ নিচা এই নিচাটো সকলোৰে অৱশ্যে নাই যিসকলে গৈছে তেওঁলোকে এৰিব নোৱাৰে আৰু ইজনে সিজনক যেতিয়া মাছ ধৰা সময়ত ডাঙৰ মাছটো যেতিয়া পোৱা যায় তেতিয়া বহুত তাৰমানে উৎসাহ হৈ পিনি চিঞৰ বাখৰ চিঞৰী বুলি কয় এই মই ধৰিলোঁ ডাঙৰ মাছ এইটো শ'ল মাছ এটা ধৰিলোঁ বা বৰালি এটাকে ধৰিলোঁ এনেধৰণে যিবিলাক মাছ পোৱা যায় চিঞৰ বাখৰ কৰি পিনি উৎসাহত তাৰমানে ধৰা হয়